হয় হয় হয় কওকচোন অঁ মই মানে বজাৰৰ পৰা চব্জি আনিবলৈ গৈছিলোঁ

হয় হয় কি কি লাগিব আপুনি কওকচোন বাৰু বন্ধাকবি বেঙেনা আৰু ৰঙালাও ঠিক আছে পাই যাব আপুনি আহিব নিশ্চয় আপুনি আহিব আৰু এতিয়া গম পাইছেই নহয় বতৰৰ কাৰণে শাক পাচলিৰ উৎপাদনটো কমি গৈছে গতিকে শাকবিলাকৰ দাম বহুত বাঢ়ি গৈছে মই দুপৰীয়া বজাৰলৈ গৈছিলোঁ বজাৰতো মানে জুই চাই দাম এতিয়া আনিছোঁ বাৰু আপুনি আপুনি কোৱা পাচলি গোটেই কেই গোটেই কেইবিধেই আছে দোকানত আপুনি আহিব লৈ যাম মই দামটো কিবা এটা চাই মেলি দিম বাৰু ৰঙালাওৰ এতিয়া কেজি এতিয়া চল্লিছ টকা বন্ধাকবি আপোনাৰ ষাঠি টকা কেজি হ'ব আহিব আপুনি কেতিয়া আহিব ঠিক আছে তেতিয়াহ'লে ৰাতিপুৱাই আহিব মই আপোনাৰ কাৰণে বাৰু কিবা এটা দামটো চাই মেলি দিম বাৰু ঠিক আছে ঠিক আছে অঁ ঠিক আছে হ'ব দিয়ক